অঁ গান গোৱা বুলিলে শব্দ স্পষ্ট উচ্চাৰণ হ'বই লাগিব অশুদ্ধ উচ্চাৰণ কৰি পেলাই আৰু গান গালে আৰু কিবা

এইটোৱেই বুলি মই ভাবোঁ আৰু